অঁ কি কৰি আছে অঁ বাকী ভালেই নহয় অঁ এই হেৰি নহয় এই গড়মূৰত ভাওনা আছে চাবলৈ যাবা নাই অঁ ওলাব যাম যাম ওলাব হেৰি ভাওনাখন ভাল ভাওনা এই সৰু ল'ৰা ছোৱালীয়ে পাতিছে হৰিচন্দ্ৰ পালান অঁ বহুত দিনৰপৰা শুনি আছো পাই ভাওনাখনৰ কথা অঁ ওলাব যাব লাগিব এতিয়া কি যোৱাতো কেনেকৈ কি কৰিব গাড়ীতে অঁ এই সোণটো দাকো ক'ব গাড়ীতে লৈ যাব অঁ গোটেইকেইটা যাম আৰু বেছি সময় টাইম নকৰোঁ বাৰু ভাওনাখন চাম আৰু হেৰিয়ৰ ভাওনাখনত ভাল হৰিচন্দ্ৰ লোৱা ল'ৰাটো হেনো বৰ ধুনীয়া অঁ এই যোৱাবাৰ যে আউনীআটী সত্ৰত যে ভাও ভাওনা ভাওনা সমাৰোহ পাতিছিলে সি তাত হেনো পদক পাইছিলে পাই আৰু বিশ্বামিত্ৰ লোৱা ল'ৰাটো হেনো আমাৰ হাঁ নামটো ল'ৰটোৰ নামটো মই পাহৰিলোঁ দেই অঁ কিয় মই তাৰভাগৰ ভিডিঅ' ফেচবুকতো পাইছোঁ গম পাইনে ভাল ভাও কৰে আৰু এই বিশ্বামিত্ৰ লোৱা ল'ৰাটো যে সেইটো আমাৰ গাঁৱৰ ল'ৰাহে এই আমাৰ অঁ বুধিনদাৰ ল'ৰাটো ৰাজপল যে সি অঁ সি সি ভাও লৈছে সি বহুত ঠাইত সি ভাও কৰা ল'ৰা যে সি ভাল ভাও কৰে অঁ ভাওনাখন চাম যাব ওলাব আও ভাত পানীকেইটা সোনকালে বনাওক খাই বৈ বেছি দেৰি নাথাকে হেনো ভাওনা গম পাইছে অঁ বেছি এই সৰু ল'ৰা ছোৱালীৰ ভাওনা যে সোনকালৰপৰা আৰম্ভ হ'ব সোনকালে হেনো হেৰি হ'ব শেষো হ'ব বেছি দেৰি নকৰে ভাওনাখন অঁ হেৰিয়ৰ সোনটো দা আহিল নেকি দোকানৰপৰা অঁ তেওঁকো ফোন কৰি সোনকালে মাতি দিয়ক মাতি পেলাই এই ভাওনাৰ কথা কওক তেওঁক আৰু দিয়ক আমাৰ মাজুলীৰে ভাওনা আৰু আমাৰ সংস্কৃতিৰে বস্তু যেতিয়া আমি আমাৰ কালচাৰটো জীয়াই ৰাখিব লাগিব আমি গ'লেহে আৰু বিশেষকৈ এই সৰু সৰু ল'ৰা ছোৱালীবিলাককতো এইবোৰ বস্তু দেখালেহে তেহেঁতো শিকিব নহ'লেনো বাৰু সিহঁতে ক'ৰপৰা শিকিব বাৰু এতিয়াৰপৰা অঁ আপোনালোকৰ ল'ৰা পাপুকো এইবোৰ বস্তু দেখাওক তাকো সেইবোৰ সংস্কৃতি ল'বলৈ কওক আৰু নহ'লেনো কেনেকৈ দেখিব সিওনো কেনেকৈ শিকিব অঁ আমাৰ গাঁৱতো এতিয়া ভাওনাৰ প্ৰতিবছৰেতো পাতিয়েই থাকে সেইবিলাকো তাৰতো চাই মেলি আহিহে সেইবিলাকো যদি কৰোঁ তেতিয়াহে আৰু উঠি অহা নৱ প্ৰজন্মই হেৰি হ'ব

অঁ ঠিক আছে বাৰু আমাৰ মাহঁত জানো কোৱা নাই বাৰু যাম বুলি মইহে ভাবি থৈছিলোঁ মানে ভাওনাখন মানে মোৰ বহুত দিনৰপৰা মন আছে দেই চাবলৈ হেনেকুৱা আৰু আগতে ফেচবুকত মই দুদিনমান ভিডিঅ' চাইছিলোঁ ইমান ফেচবুকত চাইয়ো ইমান ভাল নালাগে নহয় ন নিজেই গৈ পেলাই চোৱাটোতো আৰু সেইটোৱমাহঁতকো বাৰু কৈ চাম যদি মাহঁতো গাড়ীখন নিয়া কথা যে মাহঁতো যদি যায় যদি মাহঁতো ওলায় তেতিয়া মাহঁতকো লৈ যাব লাগিব অঁ চাবলগীয়া ভাওনা

অঁ আৰু হেৰিয়ৰ ভাওনাখন বৰ চকুত লাগি আছে বুজিছেনে হেৰি মই সিদিনাখন ভিডিঅ' এটা চাইছিলোঁ প্ৰতিটো হেৰিয়ে সৰু সৰু ল'ৰা ছোৱালী ইমান আগবঢ়া ল'ৰা ছোৱালী সিহঁতে আৰু আৰু জুৰিৰপৰা আদি কৰি সকলোখিনি ভাও অঁ ইয়াৰ গোটেইখিনি সৰু ল'ৰা ছোৱালীয়ে কৰিছে একদম ইমান আগবঢ়া একদম চবতে মানে স্পষ্ট চব ইমান ধুনীয়াকৈ কৰিছে কামখিনি সেইকাৰণে মানে মইও অলপ বিবেকটো গড়মূৰৰ ল'ৰা এটা বিবেক লোৱা ল'ৰাটোৰ মাতটো বহুত সি গান বাজনা গাইয়ে থাকে আপুনি ইউটিউবত পাব চাগৈ তাৰ হেৰিটো নামটো বিকাশ বৰা আছিল নেকি সি গান চান গাই থাকে ইউটিউবত তাৰ ভাগৰ গান আছেই ইউটিউবত আপুনি মাৰিলেই পাব চাগৈ অঁ এইবোৰ তাৰে গড়মূৰৰে বেছি ভাগ ভাৱৰীয়া আছে আৰু মাজুলীখনৰ ভাৱৰীয়া ভাল ভাল ভাৱৰীয়াকেইটা মাজুলীৰ সেইকেইটাই পাতিছেগৈ হেৰি কৰি আৰু তেওঁলোকে ভাও লৈছে তাত ঠিক আছে বাৰু আপুনি হেৰি কৰক ভাত মাহঁতে বনাই আছে আপুনিও ভাত পানী বনাই সোনকালে আজৰি হওক হৈ পেলাই অঁ সোনকালে হেৰি নটা বজাৰ আগত যাতে গৈ পেলাই তাত পাওঁগৈ আৰু গৈ মেলি বহা মেলাও কথা আপোনালোক মাইকী মানুহ যাব যেতিয়া বহা মেলাও জেগা এটা লাগিব নহয় ভালকৈ অঁ আৰু আপোনালোকে হেৰি হওক সোনকালে আজৰি বিজৰি হৈ পেলাই আমি সোনকালে যোৱাতো ভাল হ'ব ঠিক আছে বাৰু হ'ব দিয়ক